কিতাপ পঢ়াটো এটা ভাল অভিজ্ঞতা কিতাপ পঢ়িলে মানুহে মনোৰঞ্জন লাভ কৰিব পাৰে কিতাপ পঢ়াটো এক মনোৰঞ্জনদায়ক কাম অঁ এখন কিতাপ শেষ কৰিবলৈ মানুহে সময় লয় অঁ আচলতে কিতাপখন কিমান সময়ত পঢ়ি শেষ কৰিব তাক লৈ কিতাপখনৰ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰিব মই বিভিন্ন ধৰণৰ কিতাপ পঢ়িছোঁ তাৰে ভিতৰত উপন্যাস গল্প সাধুকথা ইত্যাদি অঁ এখন উপন্যাস শেষ কৰিবলৈ হ'লে সেই উপন্যাসখনৰ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰে বা গল্প অঁ কিতাপ এখন পঢ়িবলৈ হ'লে সেই গল্প কিতাপখনৰ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়া কিতাপখন কম পৰিসৰৰ হয় অঁ তেতিয়া সেইখন পঢ়ি শেষ কৰিবলৈ মোক প্ৰায় এদিনৰ সময় লাগে বা কেতিয়াবা দুদিনৰ সময় লাগে কিন্তু যেতিয়া অঁ কিতাপখনৰ পৰিসৰ বহুল হয় অঁ গল্প কিতাপখনেই হওঁক বা উপন্যাসখনেই হওঁক অঁ বহুল পৰিসৰৰ হয় তেতিয়া কিতাপখন পঢ়িবলৈ প্ৰায় তিনিৰ পৰা চাৰিদিনৰ সময় লাগে আৰু মই একেৰাহে দুঘণ্টা অঁ সময়ৰ বাবে কিতাপ পঢ়ি থাকিব পাৰোঁ পঢ়াৰ বাবে মোৰ কোনো মাহিলি বা সাপ্তাহিক লক্ষ্য নাই অঁ মই যেতিয়াই সময় পাওঁ তেতিয়াই পঢ়িব পাৰোঁ আৰু যেতিয়াই আজৰি সময় পাওঁ তেতিয়াই অঁ উপন্যাস গল্প সাধু আদি কিতাপ পঢ়োঁ